অ আহক আহক হয় আপোনাৰ এনে কিমান টকা মানৰ ভিতৰত চাব বিচাৰিব বিশ পঁচিছ হেজাৰ ন' হয় হয়

ধুনীয়া বৰ ধুনীয়া আপুনি এবাৰ খুলি দেখাই দিছোঁ আপোনাক আপোনাৰ এই তিনিটা কালাৰত আহিব ক'লা ৰঙত আহিব বগা ৰঙত আহিব আৰু এটা আছে আপোনাৰ এটা আমাৰতো এতিয়া বৰ্তমান আ উপলব্ধ নাই সেইটো সেইটো ৰং কিন্তু এই দুটাত আপুনি চাব পাৰে

আৰু গোটেইখিনি সুবিধা আপোনাৰ উপলব্ধ

তেইছ হেজাৰৰ ভিতৰত আপোনাৰ এইটো উপলব্ধ হ'ব আপোনাৰ কাৰণে আমাৰ আমাৰ এই দোকানৰ তৰফৰ পৰা আপোনাক কিবা এটা কৰি পেলাই আমি তেইছৰ ভিতৰত আপোনাক মিলাই দিব পাৰিম আপুনি যদি একেবাৰে টকাটো দি ক্ৰয় কৰিম বুলি অসুবিধা পাইছে আপুনি কিস্তি হিচাপতো ল'ব পাৰে মাহে মাহে যোনটো পইচা দি আপোনাৰ লয় এইটোকে ল'ব ন' হয় মই আপোনাক বিলখন বনাই দিছোঁ আপুনি ক্ৰয় কৰি এতিয়া নগদ ধন দি ল'বনে আপুনি কিস্তি হিচাপত ল'ব হয় আপোনাক তেনেহ'লে মই বাকীখিনি কৰি দিছোঁ দিয়ক হয় হয়